মানে পৰিয়ালৰ একেলগে পাকঘৰ এটাত য'ত ত'ত একেলগে সময় কটাব পাৰিলেতো ভাল মানে এটা সম্পৰ্কটো ভাল হৈ থাকে মানে কথা এটা যেতিয়া পতা নহয় তেতিয়া মানে কি হয় মনোমালিন্যবোৰো থাকিলেও সেইবোৰ সেই নহয় সেনেকেই চলি থাকে কজিয়াও থাকিলে থাকিয়ে যাব কিন্তু একেলগে যদি বহি এসাজ খোৱাও হ'ল তেতিয়াও বহুত মানে মন পাতলে আৰু আপোন মানুহবোৰ মোৰ হিচাপে একেলগে তেনেকে থকিব লাগে একেলগে সময় কটাবই লাগে সেইটোমানে সেইটোতো কৰিবই লাগে কিন্তু যদিও বেলেগক কৈছোঁ মই নিজে যেনেকে সময় নাপাওঁ তেনেকে ঘূৰা ফুৰা কামতে ব্যস্ত হৈ থকা হয় ৰাতিৰ সাঁজ বাৰু তথাপি চেষ্টা কৰোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰো যদিও মানে সিহঁতে একেলগে খাইও একেলগে নহয় তাৰমানে ভাত খোৱাৰ সময়তো সিহঁতে মোৱাইল চোবাইল টিপি থাকিব আৰু সিহঁত তেনেকুৱা মানে মোবাইল টিপি থাকিলে ভাত একেলগে খাই ভাতে খাই আছে নে কি খাই আছে সিহঁতৰ সেইখিনি হিচাপ নাইতো একেলগে খাই আছে মানে সিহঁতৰ সেইবোৰ কোনো মতলবেই নাই সঁচা কথা ক'বলৈ গ'লে আজিকালি তেনেকেই চলিছে মই সেইখিনিয়েই ক'ম যে যদি কোনোবাই একেলগে খা একেলগে এইকাৰণেই খাওঁ যাতে এটা থাকে এটা সম্পৰ্কটো অটুট হৈ থাকে ভাল হৈ থাকে ভাল লাগে